অঁ কি কৰিছা আছে আজিকালি আপোনালোকৰ গাখীৰ কেনেকৈ ওলায় দি আছেনে মানুহক অঁ মোকো লাগিছিলে মানে এই আছে দিন আগতীয়াকৈ ফোনটো কৰি লৈছোঁ আপুনি কেতিয়া মানে দিব পাৰিব নোৱাৰে সুধিবলৈ আপোনাৰ পৰাই আনিম বুলি ভাবিছো যে সেইটো কাৰণে হেৰি ক্ৰীমো লাগিব এৱা গাখীৰো অলপ লাগিব দৈও লাগিব তাকে মানে মই তাৰিখটো ক'ম বাৰু হেৰি দিব পাৰিব যদি তেতিয়া বেলেগত সেই অৰ্ডাৰ নিদিওঁ আৰু অঁ এই ক্ৰীম ক্ৰীম আধা লিটাৰ আধা কে আধা লিটাৰমান হ'লেই হ'ব তাৰপিছতে এৱা গাখীৰ অকণ সৰহকৈ লাগিব পায়স অকণ বনাব লাগিব পাঁচ লিটাৰমান আধা হেৰি দিলে এৱা গাখীৰ আৰু দৈ দুই তিনি লিটাৰ টেকেলি এটা দিলেই হ'ব টেকেলিত ভৰাইনে দৈটো অঁ অঁ নহয় মই টেকেলি দিম আছে মোৰ আনি থোৱা টেকেলি আছে লাগিলে মই টেকেলি দি পঠিয়াম বাৰু অঁ এৱা গাখীৰলৈ জগ দি পঠিয়াম ক্ৰীমটো আপোনাৰ কিবা টেমা এটাতে ভৰাই দিব পাছত টেমাটো ঘূৰাই দিম অঁ আকৌ দামটো কেনেকৈ কেনেকৈ আগৰ নিচিনাইনে এতিয়া দাম অকণ বাঢ়িছেনে সেইটোও জানিব লাগিব নহয় অঁ হ'ব তেতিয়া মিলাই মেলি ল'ব আৰু এতিয়া মই হেৰিটো কেতিয়াকৈ কি সকামৰ দুদিনমানৰ আগত আনিলে ভাল হ'ব চাগে নহয় জানো বাৰু নে সকামৰ দিনা অঁ অঁ অঁ অঁ অঁ

অঁ অঁ সময় লাগে সেইটো কাৰণে এই বেলেগৰ পৰা অনা নাই মানে গাখীবোৰ ভেজাল কৰে যে আপোনাৰ গাখীৰটো ভাল আগৰ পৰা আনি খাই আছোঁ যে সকাম চকাম পাতি আছোঁ সেইটো কাৰণে আপোনাৰটোকে আনিম বুলি ভাবিছোঁ আৰু অসুবিধা নহ'লে হ'ল আৰু দিব দেই গাখীৰকণ মই আশা কৰিলোঁ আৰু আৰু হেৰি আকৌ গাখীৰকণ দিলেই নহ'ব সকাম খাবলৈও আহিব লাগিব অঁ ভিনদেউকো ক'ব নাতিজনী লৈ আহিব সকামটো খাই যাব দিনতহে খাই যাবগৈ আৰু নহ'লে আপুনি থাকিলেও থাকিব ভিনদেউ যাবগৈ অঁ অঁ হ'ব তেতিয়াহ'লে পাম গাখীৰ নহয় জানো বাৰু অঁ হ'ব